লেংগুৱেজৰ লগত বহুত প্ৰব্লেম হৈছে কাৰণ আমাৰ মহিলাবিলাক নিৰাপত্তাজনিত নহয় কাৰণ কিয় আজি দূৰলৈ গ'লোঁ আমাৰ ইউৰিনেলৰ প্ৰব্লেম থাকে আমি য'তে ত'তে পেচাপ কৰিব নোৱাৰোঁ প্লাছ য'তে ত'তে আমি স্তন পান কৰিব নোৱাৰোঁ মহিলা বিষয়ে বিশেষ মহিলাৰ কাৰণে কৈছোঁ আজি যদি দূৰলৈ গ'লোঁ দূৰলৈ গ'লোঁ মানে ফাঁচীঘাট নিচিনা অৰুণাচল নিচিনা জেগাবিলাকলৈ গ'লেও গ'লে তাততো কিমান প্ৰব্লেম হয় তাত যাওঁতে এবাৰ লেংগুৱেজৰ লগত ইমান প্ৰব্লেম হয় সিহঁতক আমি কওঁ কিবা বুজে কিবা সিহঁতে আমাক যে মাৰিব ক'লেও আমি বুজি নাপাওঁ কিবা কৰিম বুলি ক'লেও বুজি নাপাওঁ এইটো কাৰণে আমি সুৰক্ষিত নহয় বনভোজ খাব গ'লেও আজি দূৰত মহিলাবিলাক বা আমি বনভোজ খাবলে গ'লেও যে বনভোজতো আজি পানীৰ প্ৰব্লেম হয় তাতে মাদক দ্ৰব্য কৰি মানুহে কিমান কাজিয়া চাজিয়া কৰে আজিকালি য'ত বনভোজ খাবলৈ গ'লেও কোনোৱে দেখোন ভালকৈ কোনেও নাহেই চবেই মালক দ্ৰব্য সেৱন কৰে আৰু তাতে পানী চানিৰ প্ৰব্লেম হয় ঠিক তেনেকৈ আজি লেংগুৱেজৰ কাৰণে আজি কাৰ্বি আংলং নিচিনা জেগাত নীলোৎপলহেঁতক কেনেকৈ সোপাধৰা বুলি মাৰি পেলাইছিল আজি সুৰক্ষিত নহয় এইকাৰণে বহুত দিগদাৰ হয় ক'ৰবাত আজি যাব নোৱাৰি নোৱাৰোঁ লেংগুৱেজৰ কাৰণে প্ৰব্লেম হয় এই ক'ত আজি বাছ এখনত উঠিলেও মহিলাবিলাকৰ কাৰণে সুৰক্ষিত নহয় কাৰণ কিয় আজি চবেই বেয়া বিহেভেই কৰে মহিলাবিলাকক বাছ এখনতো যদি যাওঁ আমি ভালকৈ ভালকৈ বহি গ'লেও মানে ভাল ব্যৱহাৰ নকৰে পুৰুষবিলাকে চবেই যে নকৰে মই এইটো নকওঁ যে কিছুমান আছে তেনেকুৱা মানুহ এইটো কাৰণে ভাবোঁ মই একেবাৰে সুৰক্ষিত নহয় মহিলাবিলাক ক'ৰবাত গ'লেওতো ক'ৰবাত গ'লেও কোনো সুৰক্ষিত নহয় যে লেংগুৱেজৰ প্ৰব্লেম অমুক তমুক বহুত হৈ যায় সেইটোতো এইটো কাৰণে ভাবোঁ মই চৰকাৰে বহুত নিৰাপত্তাভাৱে অসম চৰকাৰে নিৰাপত্তাভাৱে মহিলাকক কিবা এটা যেন কটকটীয়া ব্যৱস্থা কৰে মোৰ তেনেকৈ অনুভৱ হয় যে তেনেকুৱা এটা আমাৰ কটকটীয়া ব্যৱস্থা থকাহেতেন আজি মহিলাবিলাকৰ তেনেকৈ ইমান কষ্ট নহ'লহেঁতেন মই ভাবোঁ কিন্তু এইটো কাৰণে আজি সঁচাকৈ আকৌ মই আকৌ এবাৰ ৰিপিট কৰিব বিচাৰিম যে এবাৰ অৰুণাচল যাওঁতে আমাৰ এনেকুৱা প্ৰব্লেম হৈছিল গাড়ীখন ৰাস্তাতে বেয়া হৈছিল যে তাত আমি কি সিহঁতৰ লেংগুৱেজটো বুজি পাওঁ নে কি আমাৰতো বুজি পাওঁ সিহঁতেতো আমাক মৰা কটা মাৰিমেই মাৰিম ক'লেও বুজি নাপাওঁ কিবা যা বুলি ক'লেও বুজি নাপাওঁ এই লেংগুৱেজৰ কাৰণে প্ৰব্লেম হয় অৰুণাচলৰ নিচিনা জেগাবিলাকত মই এইটোৱে ক'ব বিচাৰোঁ যে আৰু আজি লেংগুৱেজৰ কাৰণে মানুহ সুৰক্ষিত নহয় ক'ৰবাত মহিলাজনীয়ে যে অকলে ওলাই যাব নোৱাৰে আন্ধাৰ হোৱাৰ লগে লগে যে ল'ৰাবিলাকে ওলাই যায় সিহঁতৰ সুৰক্ষিত হওক নহওক সিহঁতে ওলাই যায় মা মহিলাবিলাক কি হয় আমাৰ নিৰাপত্তা নাই কাৰণ কিয় সন্ধিয়া হোৱাৰ লগে লগে আমি ঘৰত সোমাব লাগে ওলাই যাব নোৱাৰোঁ সেইখিনি নিৰাপত্তা নাই মই ভাবোঁ চৰকাৰে সেইখিনিও যেন আমাক নিৰাপত্তা দিয়ে আজি কিমান মহিলা মৰি আছে নিৰাপত্তা নথকা সেই সিদিনালৈকে এজনী ডক্টৰ তেওঁৰ নাম কি আছিল তেওঁ আজি মাৰি পেলাইছে নিৰাপত্তা নাই কাৰণে তেনেকুৱা আৰু বহুত এক্সাম্পল আছে সঁচাকৈ মহিলাবিলাক কেতিয়াও সুৰক্ষিত নহয় নিৰাপত্তা নাই এইটো কাৰণে চৰকাৰে মই এইটোকে আহ্বান জনাওঁ যে মহিলাবিলাকক কটকটীয়া এটা কিবা এটা ব্যৱস্থা কৰে যেন সুৰক্ষিত কাৰণে এইটোৱে মই ক'ব বিচাৰোঁ